আজি মই মুৰ্গী মাংস বনাম মুৰ্গী মাংস চাই লওঁ কিমান ডাঙৰ ডাঙৰকৈ আহিছে নেকি যদি ডাঙৰ ডাঙৰকৈ আহিছে অলপ সৰু কৰি লৈ মেডিয়াম চাইজত কাটি ল'ম কাটি তাক অলপ গৰম পানী দি ধুই গৰম পানী দি ধুই চেপি অলপ মচলা পিঁয়াজ নহৰু আদা দি অলপ মঠি লওঁ তেল চেল দি মঠি ইয়াক থৈ দিম অলপ দেৰি অলপ দেৰি থোৱাৰ পাছত মই ভাজিবৰ কাৰণে পিঁয়াজ নহৰু আদা মচলা সকলোখিনি গোটাই ল'ম যোগাৰ কৰি লৈ মই জুইত বনাই ভাল পাওঁ জুইকুৰা জ্বলাই কেৰাহীটো পাতি ল'ম পাতি লৈ তেল চেল নিমখ হালধি ওচৰত গোটাই কেৰাহী গৰম হোৱাৰ পাছত তেল দি পিঁয়াজ নহৰুখিনি দি মছলা নিমখ হালধি দি মাংসখিনি দি ভাজি ল'ম অলপ দেৰি ভজাৰ পাছত আলুগুটি কাটি আলুু আলু দি ধুনীয়াকেনে বনাম অলপ দেৰি ভাজিম মাংস ভাজ মাংসখিনি ভাজি সিজাৰ পাছত আলুখিনি সিজাৰ পাছত অলমান পা গৰম পানী দি উতলাম তল তাৰ পাছত আকৌ অক অলপমান মছলা দি আদা ৰচুন দি উতলাম উতলোৱাৰ পাছত দুটামান বিলাহী কাটি দিম মাংসখিনি অলপ মিঠা হ'বৰ বাবে সোৱাদ হ'বৰ বাবে দুটা বিলাহী কাটি দিম মাংস বনোৱা হোৱাৰ পাছত এখন ভাজি মিক্স ভাজি বনাম ভাজি বনাবলৈ কি কি বস্তু লাগে সকলোবোৰ কাটি মেলি যোগাৰ কৰি ল'ম যোগাৰ কৰি লোৱাৰ পাছত জুইত আকৌ নৰ কেৰাহীখন পাতি তেল নিমখ হালধি ওচৰত গোটাই কেৰাহীখন গৰম হোৱালৈ অলপ দেৰি ৰখি কেৰাহীখন গৰম হোৱাৰ পাছত মই তেল দি পিঁয়াজ নহৰু আদাখিনি দি মই কাটি থোৱা পাচলিখিনি ধুনীয়াকৈ কেৰাহীটোত দি ভাজিম